খেলা ধূলাৰ লগত জড়িত হৈ মনটো ভালে ৰাখিব পাৰি বুলি মই ভাবোঁ কাৰণ খেলা ধূলাৰ জৰিয়তে লগৰীয়াৰ লগত

লগ বন্ধুবোৰৰ লগত যেতিয়া আমি যিকোনো খেল খেলো আমাৰ খেলৰ লগতে অইন কথা বতৰাবিলাকো তাৰতে ভাগ বতৰা হয় তেনেকেও বহুত কথা জানিব পাৰি তাৰোপৰি খেলা ধূলাই আমাৰ শাৰীৰিক ব্যায়ামৰ কিছু কাম কৰে শৰীৰ চৰ্চাও হয় খেলা ধূলাৰ লগত